আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতে কাবাডী খো খোৰ পৰা ধৰি লৈ এনেকুৱা যোনবোৰ আমাৰ মানে লোকেল খেল তাত মানে স্বীকৃতি লাভ কৰিব লাগে কাৰণ মানে আমাৰ ভাৰতবৰ্ষত বহুতো খেল আছে য'ত ৰাজ্য বিশেষেই হওক বা জিলা বিশেষেই হওক বহু ধৰণৰ লোকেল পৰ্যায়ত এই খেলা বহু ধৰণৰ খেল আছে যোনটো আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি লাভ কৰিব লাগে তাৰে উদাহৰণ সেই হিচাপে ক'বলৈ গ'লে কাবাদী খো খো আৰু মই মই মানে বিশেষকে অসমৰ হয় আমাৰ অসমতো বহুতে তেনেকুৱা খেল আছে যেনেকে ক'বলৈ গ'লে আমি সৰুতে খেল খেলিছিলোঁ পিঠৌ বুলি কয় য'ত মানে এনেকুৱা গুটি থাকে গুটি গুটি এইটো আপোনাৰ আ আ কাঠেৰেও বনাব পাৰি বা এনেকুৱা কল গছৰেও বনাব পাৰি তাত এনেকুৱা পাচটাকে গুটি জাপি তাৰপৰা থ্ৰ' কৰিব লাগে থ্ৰ' কৰি থ্ৰ' কৰি এনেকে টীম থাকে তাৰপৰা টীমখিনি দৌৰিব লাগে তাৰপৰা এটা বল থাকে সেই বলটোৱে তাৰপৰা মাৰিব লাগে তাৰপৰা এই খেলটো মানে বহুত আনন্দ পোৱা যায় তেনেকুৱা বহুতো আন এটা লোকেল খেল ক'বলৈ গ'লে আমি স্কুলৰ দিনত এটা খেল খেলিছিলোঁ চোৱা চুৰি বুলি কয় এই খেলসমূহ বাউ ঠাই বিশেষে বহুত বহুত জেগাত ভিন্ন ভিন্ন নামেৰে জনা যায় সেইটোৰপৰা ক'ব গ'লে ভিন্ন ভিন্ন ঠাই হিচাপে ভিন্ন ভিন্ন খেলটো দেখা যায় সেইটোৰপৰা আমি এই খেলসমূহ বচাই ৰাখিবলৈ চৰকাৰেও কিছুমান কাৰ্য হা হাতত তুলি ল'ব লাগিব সেয়েহে আমি ক'ব পাৰোঁ যে বহুত ধৰণৰ ক্ষেত্ৰতে এই খেলসমূহে বহু ধৰণৰ বহু ধৰণৰ যোগ্যতাও অৰ্জন কৰে কিছুমান খেল যেনেকৈ কাবাডী খো খো বা বিশেষকে কাবাডী খেলবিধে বেছি স্বীকৃতি লাভ কৰিব লাগে কাৰণ আমাৰ ভাৰতবৰ্ষত কাবাডী খেলবিধ হৈছে পূৰ্বৰ পৰা প্ৰচলিত সেয়েহে এই খেলবিধত বহুত ধৰণৰ এই খেলবিধত সাতজন খেলুৱৈ থাকে আৰু সাতজন খেলুৱৈয়ে ভিন্ন ভিন্ন স্থানত গৈ ভিন্ন ভিন্ন ৰূপত এই খেল প্ৰদৰ্শন কৰে আৰু এই খেলে বহুতো ধৰণৰ ইতিবাচক চিন্তা মানুহলৈ কঢ়িয়াই আনে সেইবাবে এই খেলৰ পৰম্পৰাও বহুত